অঁ কালি চাৰ্জাৰ এডাল আনিছিলোঁ চাৰ্জাৰডাল মানে ইমানেই বেয়া নহয় একো মানে কামতেই অহা নাই মানে চাৰ্জাৰডাল আৰু সেইখন দোকানৰ পৰা নানোৱেই নেকি বস্তু এটা আহিলে মানে ভাল হ'লে ভাল হয় আৰু চাৰ্জাৰডাল এনেই পালোঁ আনি পালোঁ সেই দোকানখনৰ পৰা নাই মই ইয়াৰপা আৰু চাৰ্জাৰ নানো আৰু দেই